এইয়া বৰা মিট শ্বপ হয়নে বাৰু মই গোলাঘাটৰ পৰা ক'লোঁ হেৰি মানে মোৰ ঘৰত নাম এষাৰ পাতিছিলোঁ মোক অলপ মাছ লাগিছিলে আপোনাৰ তাত পামনে বাৰু আমাৰ এই সোতৰ তাৰিখে হ'ব হয় হয় এনে ৰৌ বাহু তেনেকুৱা অলপ মানে লোকেল মাছ লাগিছিলে আৰু হয় হয় আপোনাক কেই কেজিমানে লাগিব আৰু বিছ পঁচিশ কেজি তথাপি তাতকৈ অলপ বেছি হ'লেও মই আপোনাক বাৰু পিছত ফোন কৰি জনাম আৰু এতিয়া সদ্যহতে আপুনি দিব পাৰিব নাই হয় হয়

হয় তথাপিও অলপ কম বেছ কৰিব আৰু

হেৰি আপুনি সেই ৰৌটোকে দিব অঁ খালি অলপ ডাঙৰ চাই দিব আৰু হয় হয় হয় হয় হয় ঠিক আছে বাৰু মই মানুহ পঠাই দিম